ব্যৱসায়ত বিজ্ঞাপন দিয়েনে মানে সৰু ব্যৱসায়ত বিজ্ঞাপন দিবলগীয়া নহয় কিন্তু কিছুমান এনেকুৱা ব্যৱসায় আছে ধৰক কোনোবাই হোটেল এখন দি হ'লেও মানে চলিব বিচাৰিছে হোটেলখনত ধৰক কি কি পোৱা যায় সেই সেই কি কি পোৱা যায় হোটেলখনত মানে ধৰক কিছুমানে চাওমিন বনাই ধৰক কিছুমানে এনেকৈ পৰঠা বনায় বা মটৰ ঘুগুনি আলু চপ চিঙাৰা এনেকুৱা ধৰণৰ বস্তুবিলাক বনোৱাখনৰ বাবে বিজ্ঞাপনৰ প্ৰয়োজন হয় যে বিজ্ঞাপনটো বিজ্ঞাপন এখন ব'ৰ্ডত লিখিবলগীয়া হয় ধৰক যে ইয়াত কি কি পোৱা যায় সেই সেই বস্তুটো দিলেহে মানুহৰ চকুত পৰিব যে ইয়াত এই দোকানখনত এই হোটেলখনত মানে এইটো এইটো বস্তু পোৱা যায় হোটেল এখন দিলেহে তেনেকুৱা বিজ্ঞাপনৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ কিন্তু দোকানো দোকান ধৰক যদি দোকান দিওঁ ধৰক ষ্টেচনাৰী বা তেনেকুৱা দোকান তাত যদি ধৰক মোৰ জেৰক্স মেচিন এটাও আছে গতিকে আৰু এই দোকানখনত কি পোৱা যায় তেনেকৈ ধৰণৰ বিজ্ঞাপন দিব পৰা যায় বিজ্ঞাপন দিলেহে সেইখন দোকানত ধৰক মানুহ আহিব যে কি এইখন দোকানত কি পোৱা যায় গতিকে ব্যৱসায় কিছুমানত বিজ্ঞাপনৰ প্ৰয়োজন হয় আৰু সেই বিজ্ঞাপন দিলেহে দোকানখন চলে ক'ত কেনেকৈ দিছে তো ধৰক কেনেকৈ দিছে মানে গ্ৰাম্য গ্ৰাম্য অঞ্চলত হোটেল দিয়া হয় দোকানো হোটেলৰ লগতে জেৰক্সৰ মেচিনো থোৱা হয় হৈছে সেই তেনেদৰে বিজ্ঞাপন লিখি পেলাই আগত এখন ব'ৰ্ড ৰখা হয় কিমান খৰচ পৰিছে এইটোতো দোকানখনক লৈ পেলাইহে ব্যৱসায়টো লৈহে খৰচটো কিমান পৰে সৰু ব্যৱসায়ত কম খৰচ পৰে ডাঙৰ ব্যৱসায়ত ডাঙৰ খৰচ খৰচ পৰে গতিকে এইটো কিমান বুলি ক'বলৈ হ'লে সৰু এখনত আপোনাৰ ত্ৰিছ হাজাৰমান পইচা দৰকাৰ হয় আৰু এনেই সাধাৰণ পকৰী আলু চব এইবিলাক দিবলৈ হ'লে আজিকালি দহ হাজাৰ টকা এটা প্ৰয়োজন হয় তাতে বিজ্ঞাপনখন লিখোঁতে তাত লয় ধৰক পাঁচশ টকা এটা সেনেদৰে খৰচবিলাক আহে আৰু ডাঙৰ দোকান হ'লে আপোনাৰ দোকানৰ জাপখন বনাব লাগিব তলা তলাৰ পৰা আদি কৰি খৰচ ভালেমানখিনি পঞ্চাছ হাজাৰমান টকা ডাঙৰ দোকানত পৰা হয় প্ৰতিপক্ষৰ বিজ্ঞাপন অনুসৰিহে হয় প্ৰতিপক্ষৰ বিজ্ঞাপন অনুসৰিহে বিজ্ঞাপন দিয়ে দিয়া হয় দোকানৰ কাৰণ কেলৈ কোনখন দোকানত কি পোৱা যায় সেইটো দোকানখন চাইহে বিজ্ঞাপনটো দিয়া দি দিব পৰা যাব জেৰক্সৰ দোকানখনত আপোনাৰ জেৰক্সৰ লগতে আৰু কেনেকুৱা বস্তু আছে সেইখিনি সেইখিনি চাইহে সেই অনুসৰিহে বিজ্ঞাপনটো দিয়া হয় আৰু হোটেলত হোটেলত বোলে ইয়াত পৰঠা পোৱা যায় ইয়াত চাওমিন পোৱা যায় ইয়াত বোলে ম'ম' পোৱা যায় তো এনেকৈ বেলেগ বেলেগ অনুসৰি বিজ্ঞাপনবোৰ দিয়ে দিব লাগে সেয়াই আৰু